মৌলিক হাঁহ কুকুৰা পাম এখন স্থাপন কৰিবলৈ আপুনি প্ৰথম নিৰ্বাচন কৰিব লাগিব এটুকুৰা মাটি তাৰপিছত নিৰ্বাচন কৰিব লাগিব এটা ঘৰ তাৰপিছত আপুনি নিৰ্বাচন কৰিবলৈ কিমান কুকুৰাই আমি ইয়াত ঘৰটোৰ ভিতৰত ভৰাম আৰু যেতিয়া আপুনি প্ৰথম মাটি টুকুৰা ঘৰটো বনাম বুলি নিৰ্বাচন কৰিব সদায় ওখ চানিকীয়া ৰ'দ ঘাই মাটি এটুকুৰা চিনাক্ত কৰিব লাগিব তেতিয়া মানে কি ৰ'দ ঘাই জেগাত যদি ঘৰটো বনায় তেতিয়া আপোনাৰ হাঁহ কুকুৰাখিনি বেমাৰ প্ৰথম কম হ'ব আৰু ঘৰটো যেতিয়া বনাব আপুনি কিমান প্ৰথম কিমান আপুনি কুকুৰা ল'ব যদি এশ লয় বিছ ফুট বা ছয় ফুট এটা ঘৰ বনাব লাগিব ঘৰটো আপুনি এনেকুৱা বনাব লাগিব যিহেতু টিঙৰ ঘৰ বনালে ভিতৰত যেতিয়া কুকুৰা বাঁহবিলাকত কণী পাৰিব কণীবিলাক ঘোলা হৈ যায় সেইটো কাৰণে আপুনি প্ৰথম নিৰ্বাচন কৰোঁতে বাঁহৰ ঘৰ আৰু ওপৰত খেৰ নতুবা নৰা নতুবা টকোপাত কুকুৰা ফাৰ্ম আমাৰ লোকেল কুকুৰা ফাৰ্ম খুলিবলে হ'লে আজিকালি বহুতে টিঙৰ দিছে কিন্তু টিঙত তলত আপুনি চিলিং দিব লাগিব চিলিং মাৰিবলৈ বস্তা কাপোৰ দি একদম ধুনীয়াকৈ যাতে টিঙৰ তাপটো তললৈ পাৰ হৈ নাহে সেইটো কাৰণে প্ৰথমতে আমি ভাবোঁ প্ৰথম কুকুৰা ঘৰটো বনাবলৈ হ'লে আপুনি প্ৰথম টকৌপাতৰ বাঁহৰ এটি ধুনীয়া ঘৰ বনাব লাগিব আৰু কুকুৰা অনুমান চাই আপুনি ভিতৰত চাংখন বনাব লাগিব এশ কুকুৰা কেনেকৈ হ'ব বা ডেৰশ কুকুৰা ভৰাই আপুনি দুশ কুকুৰা ভৰাই তাৰ ওপৰত নিৰ্ভৰ কৰি আপুনি ঘৰটোৰ ভিতৰত এখন কিমানখন দি দীঘল বনালে এশ কুকুৰা শুব পাৰিব এনেকুৱা চাং এখন বনাব লাগিব চাংখনক ওপৰত ওপৰৰ পৰা আকৌ এতিয়া টুম টুম দিব লাগিব টুমবিলাকৰ ওপৰত আকৌ খেৰ দি পিনে কণী পাৰিবলৈ এটা ব্যৱস্থা কৰিব লাগিব তেতিয়াহে আপুনি এখন মৌলিক কুকুৰা ফাৰ্মত সঠিক সফলতা লাভ কৰিব পাৰিব আজিকালি দেখিছোঁ বহুত বহুতে ব্ৰইলাৰ ফাৰ্ম খুলিছে কিন্তু সেইবোৰ স্থায়ী ব্ৰইলাৰ যিহেতু পঞ্চল্লিছ দিনত শেষ হৈ যায় টকো পাত কি কয় ছ'ৰি পলিথিন দিয়ে বনাইছে কিন্তু পলিথিন বনালে আমাৰ লোকেল কুকুৰাবিলাকত আমাক প্ৰব্লেম হয় মানে কণীবিলাক চব ঘোলা হৈ যায় গৰম দিনত উমনি দিব নোৱাৰি সেইটো কাৰণে কুকুৰা ফাৰ্ম বুলি ক'লে আপুনি প্ৰথম টকোপাতৰ নতুবা নৰা নতুবা এটা খেৰৰ ধুনীয়া ঘৰ এটি বনাই ল'ব লাগিব আৰু তাৰপিছত ঘৰটো চাই পিনে আপুনি কুকুৰা দুশ কুকুৰা ভৰাওক দুশ কুকুৰা যেতিয়া কণী পাৰিব আৰু এবছৰ পৰত আপুনি এই এশ কুকুৰাতহে সফল হ'ব পাৰিব প্ৰথম বছৰ আপোনাৰ লাভ নহয় এবছৰ মূৰতহে আপুনি যেতিয়া কণী পাৰিব কণী বিকিব আকৌ পোৱালি ওলাব তেতিয়াহে সফল কৰিব পাৰি আৰু পৰিকল্প নিষ্পাতন কৰালৈকে শেষলৈকে মানে এনেকুৱা চাওক আজিকালি মানে বজাৰত প্ৰতিটো কুকুৰা কণী চাহিদা বেছি তাৰপিছত লোকেল কুকুৰা মূল্য এক কেজি দাম এতিয়া পাঁচশ টকা চাৰিশ আশী টকা সেইটো কাৰণে কুকুৰা ফাৰ্মত প্ৰফিট আছে কৰিব পাৰিলে বহুত ভাল আজিকালি বহুত চৰকাৰে বহুত আঁচনিও দিছে ন নিবনুৱাবিলাকক এই আঁচনিবিলাকৰ জৰিয়তে বহুত নিবনুৱা ল'ৰা ছোৱালীয়ে যে আগবাঢ়ি গৈছে আৰু আহ্বান জনাম যে নতুন প্ৰজন্মই এনেকুৱা কাম কৰক আগবাঢ়ি যাওক সকলোৱে মানে এনে এই এনেকুৱাকৈ কৰিব লাগিব আঁচনিখন প্ৰথমে তৈয়াৰ কৰি লওক মই ইমান কুকুৰা ভৰাম এটা ধুনীয়াকৈ ঘৰ বনাই লওক সেইখিনি তুম বনাই লওক আৰু যিহেতু ভিতৰৰ চাংখন সৰু সৰু কাঠ হ'লে বিট বিতৰ টাইপৰ কাঠ হ'লে ভাল হয় যিহেতু বেছি মানে তেতিয়া সিহঁতৰ নখগিটাত কষ্ট নেপায় অলপ থাকিবলৈ ভাল পায় কুকুৰাবিলাক এনেকুৱাকৈ আপুনি আগবাঢ়িব পাৰি এখন মৌলিক কুকুৰা সৰু ফাৰ্মত আৰু শেষলৈকে মানে বহুতখিনি খালী মানুহ লাগি থাকিব লাগিব আপোনাৰ ধানটো ষ্টক থাকিব লাগিব নতুবা ঘেঁহুটো ষ্টক থাকিব লাগিব সিহঁতক খোৱাবৰ কাৰণে আৰু গোটেইখিনি বস্তু আপুনি ষ্টক কৰি ল'লে এখন সৰু কুকুৰা ফাৰ্ম চলাবলৈ আপোনাৰ ইমান প্ৰয়োজন নহয় তাৰপিছত আপুনি কুকুৰা ফাৰ্মখন সম্পূৰ্ণ চাফা কৰি ৰাখিবৰ কাৰণে আপোনাৰ মটৰ লাগিব ব্লিচিং পাউডাৰ ইউজ কৰিব লাগিব পটাছ পানী ইউজ কৰিব লাগিব আৰু ক'ৰবা পা মানুহ আহিলে পটককৈ আপুনি ফাৰ্মখনত সোমাবলৈ দিব নালাগিব যিহেতু মানুহৰ ভৰি চেন্দেলত বহুতখিনি বীজাণু আহি থাকে সেইটো কাৰণে দূৰতে কোনোবা যদি ফাৰ্মখনৰ ভিতৰলৈ সোমাই যায় মানুহ তেতিয়া আপুনি সেই মানুহজনক ভৰিকেইটা পটাচ পানী তাত থাকিব লাগে পটাচ পানী ধুইহে মানুহজনক ফাৰ্মখনৰ ভিতৰত সোমাবলৈ দিব লাগে তেতিয়া মানে বাহিৰত থকা বীজাণুখিনিয়ে এই হাঁহ কুকুৰাখিনি এটেক কৰিব নোৱাৰে এনেকৈ মানে আপুনি ধুনীয়া এখন মৌলিক ফাৰ্ম কাম কৰিব পাৰি খুলিব পাৰি আৰু আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাক সফল সফল হ'ব পাৰি যিহেতু আজি আজিকালি অসমত নিবনুৱা সংখ্যা বহুত বাঢ়িছে আৰু বহুতে কৰিছে এইবোৰ কাম সফলো হৈছে কিছুমানে এৰাধৰা কৰিছে সেই এৰাধৰা কৰিলে সফল হ'ব নোৱাৰি যিহেতু যিকোনো কামত লাগি থাকিলে আপুনি সদায় সফল হ'ব পাৰিবই অসমীয়াত এষাৰ কথা আছে লাগি থাকিলে মাগি নাখায় তাকে যদি আপুনি এনেকুৱা মন্ত্ৰ এটা কৰি আগবাঢ়িবলৈ বিচাৰে আপুনি প্ৰতি এনেকুৱা হাঁহ কুকুৰা ফাৰ্মখনত আপুনি অগ্ৰসৰ হ'ব পাৰিব